মোৰ সৰু কালৰ স্মৃতি বুলি ক'লে মই সৰুতে ভাল পাইছিলোঁ বৰপেটাৰ আমাৰ থলুৱা বিয়ানাম আইসকলে যিবিলাক বিয়ানাম গায় সেইবিলাক মই চাই খুব ভাল পাওঁ আৰু সেই অনুভৱটো বৰ্তমানো মোৰ আছে তেওঁলোকেই যিবিলাক গান গায় বা বিয়াৰ নাম গাই সেইবিলাক মই মুখস্ত কৰি তেওঁলোকে গাই যোৱাৰ পিছত মই নিজে নিজে গাব চেষ্টা কৰোঁ আৰু সেই বিয়ানামে হৈছে মোৰ অন্তৰ চুই যোৱা অভিজ্ঞতা